হয় গছ ৰুৱলৈ মই আলসুৱা মাটিৰ ব্য়ৱহাৰ কৰোঁ আৰু গছবোৰৰ বাবে মই সাৰ বুলি কবলৈ গ'লে আপোনাৰ গৰুৰ গোবৰ তাপা কেচু সাৰ সেইবোৰে ব্যৱহাৰ কৰোঁ আৰু বেলেগ তেনেকৈ নাই